মই সংগীতৰ বাবে বিশেষকৈ তেনেকৈ সময় বেলেগে নিদিওঁ মই ঘৰত কাম কৰি থাকোঁতে যিকোনো সময়তে মই কিবা এটা গুণ গুণাই থাকোঁ বৰগীতেই হওক বা পাৰ্থনাই হওক তেনেকৈ গাই মই ভাল পাওঁ মই বৰগীত বেছি ভাল পাওঁ বৰগীত আমাৰ কিছুমান অনুষ্ঠান হয় আমাৰ বৰগীতৰ অনুষ্ঠান কমপিটিশ্যন হয় তেনেকুৱাত আমি প্ৰশিক্ষণ লওঁ তেনেকৈ এদিনৰ কাৰণে বা দুদিনৰ কাৰণে গৈ সেই বৰগীতৰ প্ৰশিক্ষণ লওঁ বা বেলেগ গানো গাওঁ তেনেকৈ বেলেগ গান কম প্ৰশিক্ষণ ল'বলৈ মই যাব পৰা নাই ঘৰৰ গৃহিণী যিহেতু সদায় সেইবিলাকত ওলাব নোৱাৰোঁ ঘৰতেই তেনেকৈ গুণ গুণাই প্ৰতিটো সময়তে নামঘৰৰ নামঘৰত সন্ধিয়া নামঘৰত সোমাওঁ নামঘৰতে মই এঘণ্টামান থাকোঁ পাৰ্থনা গাওঁ বৰগীত আওৰাওঁ তেনেকৈ কীৰ্তন পাঠৰ পৰা যিকোনো হেৰি ভক্তিমূলক গীত মই মানে পৰিৱেশন কৰোঁ নিজেই